আজি অলপদিনৰ আগত ফ্লিপকাৰ্টৰ পৰা গ্ৰচাৰি আইটেম দিছিলোঁ আৰু সেই বস্তুখিনি আহিলে ধুনীয়াকে আহিলে টাইম মতে অহাৰ পাছত দেখিলোঁ যে তাত যিটো মই ইঞ্জিন মিঠাতেল দিছিলোঁ সেইটো নাহিলে সেইটোৰ সলনি ৰহৰ দালিৰ পেকেট এটা দিছে আৰু আনকালেও দিওঁ সেইটো মোৰ খুবেই বেয়া লাগিল আগতেও দিছোঁ এনেকুৱা হোৱা নাই কিন্তু সেইদিনা ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিওঁতে সেইটো চেঞ্জ হৈ আহিলে আৰু বেয়া লাগিলে